অঁ এই হেৰি নেওগৰ কিতাপৰ দোকান হয় নাই বাৰু মোক মানে যে এই হেৰি ল'ৰাটোৰ কাৰণে কিতাপকেইখনমান দৰকাৰ হৈছিলে সাধু কিতাপ আৰু ড্ৰয়িং বুক তাৰপিছত হেৰি মই এনেকৈ মানে পাঁচখন ছখনমান ল'ম তাৰপিছত হেৰি আপোনাৰ তাত মানে পাম কি বা ডিছ্কাউণ্ট থাকিব নেকি বাৰু বেছিকৈ ল'ম যে

মোক ড্ৰয়িং বুক লাগিছিলে তিনিখন তাৰপিছত সাধু কিতাপ লাগিছিলে এখন দুখন তাৰপিছত আৰু বেলেগ বেলেগ মানে তাৰপিছত আৰু এখন বেলেগ এনেই এছ আৰ টি বেলেগ হেৰি কিতাপ মুঠতে ছখন ল'ম বুলি ভাবিছিলোঁ তাত ডিছকাউণ্টটো থাকিবনে নেথাকিব বাৰু অঁ অঁ ঠিক আছে গৈ আছোঁ বাৰু